বৰ্তমান সময়ত লখিমপুৰ জিলাত মুঠ চাৰিটা সমষ্টি আছে ঢকুৱাখানা সমষ্টি লখিমপুৰ সমষ্টি নাওবৈচা সমষ্টি আৰু বিহপুৰীয়া সমষ্টি ঢকুৱাখানা সমষ্টিৰ বিধায়ক হৈছে নৱ কুমাৰ দলে লখিমপুৰ জি সমষ্টিৰ বিধায়ক হৈছে মানৱ ডেকা নাওবৈচা সমষ্টিৰ বিধায়ক হৈছে ভৰত নৰহ আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়ক হৈছে

এই চাৰিওজনৰ সমষ্টিয়ে লগ হৈ লখিমপুৰ জিলাখন গঠন হৈছে বৰ্তমান সময়তে তেওঁলোকৰ স্থান ৰাইজৰ যদি আমি নিৰ্বাচিত বিষয়া বা নি চৰকাৰক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত যদি আমি লক্ষ্য ৰাখোঁ তেনেহ'লে লখিমপুৰ সমষ্টিৰ কথা যদি কওঁ মানৱ ডেকাই এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে অন্যহাতেদি চিদিউল ট্ৰাইব এৰিয়া অৰ্থাৎ ঢকুৱাখানা সমষ্টিটো চিদিউল ট্ৰাইব এৰিয়াৰ এটা সমষ্টি হয় তাৰ বিধায়ক নৱ কুমাৰ দলেও এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে অন্যহাতেদি নাওবৈচা সমষ্টিৰ বিধায়ক হৈছে ভৰত নৰহ তেওঁ হৈছে বিৰোধী দলৰ এজন বিধায়ক সেই সূত্ৰে তেওঁ এক বিশেষ ভূমিকা পালন কৰি আছে বিৰোধীৰ ফালৰপৰা

আৰু আমাৰ জিলাখনৰ ওপৰত তেওঁলোকে যদি কৰা কামৰ বিষয়ে আমি উল্লেখ কৰোঁ বৰ্তমান সময়ত আমি মেথাউ মথাউৰিকিটাৰ কথা আমি উল্লেখ কৰিব পাৰোঁ সেইসমূহত তেওঁলোকে ভাল কাম কৰিছে তথাপিও নাওবৈচা সমষ্টিত এইবাৰ যথেষ্ট বানপানী হৈছে গতিকে সেইখিনিৰ ওপৰত তেওঁলোকে অলপ সময় অলপ লক্ষ্য ৰখাতো দৰকাৰ কিন্তু উল্লেখনীয় কথা যে লখিমপুৰ সমষ্টিত বৰ্তমান সময়ত তাত বানৰ পৰিস্থিতি এইবাৰ আগৰ তুলনাত কম হোৱা দেখা গৈছে